দাদা মই গাড়ীখন যে বুক কৰিছিলোঁ আপুনি ওলাই আহিলে নেকি মই মানে প্ৰগতিষ্টেণ্ডত ৰখিব নোৱাৰিলোঁ দুৰ্ভাগ্যবশতঃ মানে লগৰজন আহিলে তেওঁৰ লগত মানে মই গুচি আহিলোঁ গুচি আহিলোঁ মানে দিচাং দলঙৰ ওচৰত ৰখি আছোঁ আপুনি আহিছে নেকি অঁ আপুনি দৌলমুখ চাৰিআলি পালেহি ন পাৰে যদি অকমান সোনকালে আহিব কাৰণ মানে ডিব্ৰুগডত নহ'ব এতিয়া মই তিনিচুকীয়া যাব লাগিব এতিয়া পইচাটো এতিয়া আপুনি আগৰ ৰেটতে লৈ যাবনে নে পইচাটো বঢ়াব আহকচোন পাৰিলে অকমান সোনকালে আমি পাতি ল'ম শুনিছে অঁ পাৰিলে অকণ সোনকালে আহিব বৰ্তমান মই দিচাং দলঙতে ৰখি আছোঁ আপুনি সোনকালে আহিব অঁ